যোৱা কেইবছমানৰপৰা নৃত্যসমূহ বহুত পৰিৱৰ্তন দেখা গৈছে কাৰণ মঞ্চৰ ইয়াত পৰিসৰ বৃদ্ধি পাইছে কাৰণ মঞ্চবোৰৰ পৰিৱৰ্তনো হোৱাৰ লগে লগে নৃত্য শৈলীবোৰ বেলেগ হৈ গৈছে কাৰণ আগৰ যিবোৰ নৃত্য আছিল নিৰ্দিষ্ট এটা লয়লাস সমৃদ্ধ আছিল সেই লয়লাসত সেই নৃত্যসমূহ মানে নিৰ্দিষ্ট এটা পৰিৱেশত কৰা হৈছিল আৰু সেই নৃত্যসমূহৰপৰা আমাৰ সংস্কৃতিত প্ৰভাৱ পৰিছিল আৰু সংস্কৃতিৰ যেতিয়া পৰিৱৰ্তন হ'ল যেনেকৈ নগৰ অভিমুখী যেতিয়াৰপৰা হ'ল নৃত্যসমূহৰ পৰিৱৰ্তন দেখাই গ'ল নৃত্যসমূহৰ ভাগ দেখাই গ'ল কাৰণ শাস্ত্ৰীয় নৃত্যৰ পৰিৱৰ্তে আধুনিক নৃত্যলৈ গতি কৰিলে আৰু আধুনিক নৃত্যৰপৰা সাজ সজ্জাৰ পৰিৱৰ্তন হ'ল সেই সাজ সজ্জাৰ পৰিৱৰ্তনৰ লগত নতুন নৃত্যসমূহৰ নতুন শৈলী দেখিবলৈ পোৱা গ'ল আৰু সেই নতুন শৈলীৰদ্বাৰা নৃত্যসমূহ পৰিৱৰ্তন হ'ল আৰু পুৰণি নৃত্যসমূহ বহুত বেলেগ আছিল কাৰণ পুৰণি নৃত্যসমূহ শংকৰদেৱৰ যি সৃষ্টি কৰিছিল শংকৰদেৱৰ শৈলীৰে সেই নৃত্যসমূহ আছিল আৰু পুৰণি নৃত্যসমূহ নিৰ্দিষ্ট আৱৰণত সমৃদ্ধ হৈ আছিল এতিয়া মানে যেতিয়া পৰিৱৰ্তন হৈ গ'ল নৃত্যসমূহ মঞ্চৰ মঞ্চ হৈ পেনি নৃত্যসমূহ বেলেগ হৈ গ'ল কাৰণ এখন মঞ্চত যিমান আটক ধুনীয়াকৈ নৃত্যসমূহ নাচিব লাগিছিল আগৰ শৈলী পুৰণি শৈলী মানে পৰিহাৰ কৰি এতিয়া নতুন শৈলীত নতুন নৃত্য দেখা পোৱা গৈছে কাৰণ মই ভাবোঁ যে নতুন নৃত্যসমূহ পুৰণি শৈলীৰপৰা আধুনিক দিশলৈ গতি কৰিলে সেই হেতুকে যোৱা কেইবছৰমানৰপৰা আমি নৃত্যসমূহ পুৰণি নৃত্যশৈলীত পৰা নতুন আধুনিক নৃত্যলৈ গতি কৰিলে বুলি মই ভাবোঁ সেই হেতুকে সেইবাবে পুৰণি নৃত্য শৈলীৰপৰা আধুনিক নৃত্য শৈলী পৃথকৈ গৈছে আৰু পুৰণি নৃত্য নিৰ্দিষ্ট এটা লয়লাস দেখা গৈছিল কিন্তু বৰ্তমান সেইটো দেখিব পোৱা যোৱা নাই